বৰ্তমান সময়ত বিৰাট কোহলি আমি আমাৰ নতুন যুৱ প্ৰজন্মই আমি অতি আদৰে ল'ব বিচাৰোঁ যিহেতুকে বিৰাট কোহলিৰ বেটিঙৰ কোবত তেওঁ ইমান পাৰদৰ্শিতা দেখুৱায় যে সকলো অসম জন তথা ভাৰতৰ জনগণক চমৎকাৰ দেখুৱায় তেওঁ এটা ৰাণত এটা বলত তেওঁ ছিক্স ফ'ৰ মৰাটোৱেই বেছি বিচাৰে আৰু যিহেতুকে তেওঁ কেতিয়াও সহজে আউট হ'ব নিবিচাৰে তেওঁ বল বেটিঙৰ বেটিঙৰ কাৰণে আমি নৱপ্ৰজন্মই অধিক আগ্ৰহেৰে খেল চাওঁ আৰু অতি আগ্ৰহেৰে তেওঁক আমি ওচৰৰপৰা চাব বিচাৰোঁ যিহেতুকে ন বৰ্তমান সময়ত খেল জগতত ক্ৰিকেট খেল অতি প্ৰয়োজনীয় আৰু সেইকাৰণে সকলো নৱপ্ৰজন্মই বৰ্তমান সময়ত যিসকল বিৰাট কোহলি ৰোহিত শৰ্মা এইসকলক তেওঁলোকে পচন্দ কৰে তথাপিতো মোৰ মনৰ ফালৰপৰা মই বিৰাট কোহলিকে পচন্দ কৰোঁ যিহেতুকে তেওঁ প্ৰায়ে আমি দেখা প্ৰায় খেলবিলাকত আমি দেখা পাওঁ যে তেওঁ সম্পূৰ্ণভাৱে পঞ্চাছ আৰু এশৰ ভিতৰত সহজে আউট হ'ব নিবিচাৰে আৰু আউট হোৱা নাই সেইকাৰণে বৰ্তমান আমি তেওঁক আমাৰ নৱ প্ৰজন্মই অতি আদৰে লওঁ বৰ্তমান সময়ত খেলজগতৰ ক্ৰিকেট খেলেই হৈছে আটাইতকৈ জনপ্ৰিয় আৰু আটাইতকৈ ভাৰতবৰ্ষত লেখত ল'বলগীয়া খেল সেয়েহে নৱপ্ৰজন্মই এই খেলৰ প্ৰতি আগ্ৰহী আৰু নৱপ্ৰজন্মক এই খেলৰ প্ৰতি আগবাঢ়ি যোৱাত আমি দেখা পাওঁ তেখেতসকল হৈছে আমাৰ ভাৰতৰ অতি আদৰৰ অতি জনপ্ৰিয় খেলুৱৈ আৰু সেই মৰ্মে আমি তেওঁলোকক অতি মৰমেৰে অতি আগ্ৰহেৰে তেওঁলোকৰ খেল আমি চাওঁ আৰু তেওঁলোকক আমি ওচৰত পাব বিচাৰোঁ আৰু ওচৰত পাইছোঁ সেয়েহে আমি আকৌ পুনৰ দুহাৰিব বিচাৰোঁ বৰ্তমান সময়ত তেওঁলোকেই আমাৰ নৱপ্ৰজন্মৰ কাৰণে এটি উজ্জ্বল তৰা যাৰ নিৰ্দিষ্ট পথেৰে আগবাঢ়ি যোৱাৰ দিশবিলাক বৰ্তমান নতুন প্ৰজন্মই লৈছে আৰু আমাৰ নতুন প্ৰজন্মই সেই দিশেৰে আগবাঢ়ি যাবলৈ সক্ষম হৈছে